অ কোৱা অ পাপনকে মতাই ভাল হ'ব তেওঁ পইচা পাতিবোৰ অকণমান কম ল'ব তেওঁক এদিন আ পাপনকে মাতা তেওঁক আমি লগ কৰিবলৈ লগ কৰি আহিমগৈ এদিন ভালদৰে ওলাই মেলি তেওঁক পাতি ৰিজনেবল প্ৰাইচত ল'বলৈ ক'ব লাগিব ও অ সেইটো তুমি এটা কাম কৰা তেওঁৰ ফোনৰ নম্বৰ আছে নহয় তুমি ফোন কৰি তেওঁৰ লগত কণ্টেকটো কৰি লোৱা কৰি লৈ পেলাই কি কয় নকয় তুমি মোক জনাবা পিছত হ'বনি কিবা ও ও অ গোট খাই মিটিংখন দিওঁ

অ অ অ পাপনকে মাতোঁ আৰু অ অ অ অ সেইটো কাৰণেই বা পাপনক মাতিম আমি অ অ আমি তেতিয়াহ'লে মিটিংখনৰ মিটিংখন আয়োজন কৰি লওঁ কৰি লৈ পেলাই মিটিংখনত আমি আজি আলোচনা কৰি দিওঁ পাপনক মতা কথাটো ও ও ও বেলেগ আৰ্টিষ্ট নালাগে নালাগে অ অ আৰু পইচা পাতি তোলা পইচা পাতি উঠাৰ কথাও আছে নহয় আকৌ কিমান উঠে কি কথা দেই অ অ অ অ অ অ অ অ